বাৰ্ষিক মেলা আমাৰ ওচৰতে হয় লক্ষী পূজা প্ৰত্যেক বছৰে সেই লক্ষী পূজাটোৰ কাৰণে আমি অতি আগ্ৰহেৰে চাই থাকোঁ আৰু বাট চাই থাকোঁ তাত গৈ ঘূৰাব যাই গৈ ঘূৰাব গেলি আমিও তাহাঁহৰ লগত গৈ ঘূৰাব যাওঁ বিৰাট ভাল লাগে আৰু খাৰু মণি নখপালিচ তাৰপিছত হেৰি চুলিত মাৰা ৰাবাৰ এইবিলাক আমি কিনিবৰ কাৰণে সেই বাৰ্ষিক লক্ষী পূজাটোলৈকে আমি ৰখি থাকোঁ আৰু অলপ দূৰত হেৰি হয় প্ৰত্যেক বছৰে দূৰ্গা পূজা হয় সেই দূৰ্গা পূজাটোতো আমি যাওঁ তাৰ উপৰিও আমাৰ বিশেষ তাৰমানে অধীৰ আগ্ৰহেৰে বাট চোৱা যায় আমাৰ ৰাসটোলৈকে আমাৰ ৰাসটোলৈকে মানে আমি বহুত অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ কাৰণ ৰাসটো মেইন আমাৰ নলবাৰীৰ ৰাস নলবাৰীৰ ৰাসৰ প্ৰতি আমাৰ এটা কিবা দুৰ্বলতা আছে আৰু নলবাৰী ৰাসটো আমাৰ প্ৰাণ আৰু আমি বহুত হেৰিৰ পৰা সৰুৰ পৰা আমি নলবাৰীৰ ৰাস তাৰমানে সেইটোৰ কাৰণে যেন আমি ৰৈ আছোঁ সেনেকুৱা আৰু নলবাৰী ৰাসটো আমি যামেই চাওঁৱেই আৰু প্ৰত্যেকবাৰে আৰু তাৰ ওচৰে পাঁজৰে আৰু যিখিনি হয় দূৰ্গা পূজা আৰু হেৰি লক্ষী পূজা এইখিনিতো আছেই আৰু বাৰ্ষিক মেলা বুলি ক'লে